স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চহৰ আৰু গাঁৱৰ বহুত পাৰ্থক্য আছে কিয়নো আমাৰ যিখিনি স্বাস্থ্যৰ কাৰণে দৰকাৰ স্বাস্থ্যসেৱাত দ থকা দৰকাৰ সেইখিনি গাঁৱত আমি নাপাওঁ চহৰ অঞ্চলত আমি বহুত সুবিধা পাওঁ ডক্ত ডাক্তৰৰ পৰা আৰম্ভ কৰি কিবাকিবি পৰীক্ষা কৰাৰ সকলোখিনি সুবিধা আমি চহৰ অঞ্চলত গৈ কৰিবগৈ লাগে গাঁৱৰ অঞ্চলত নাথাকে ডাক্তৰ নাৰ্ছৰ পৰা আৰম্ভ কৰি দৰৱৰ দোকানৰ পৰা আৰম্ভ কৰি সকলোখিনি আমাৰ গাঁৱৰ অঞ্চলত বিশেষ আমি পৰ্যাপ্ত পই পৰিমাণে নাপাওঁ চহৰ অঞ্চলত সেইখিনি পোৱা যায় হস্পিটেল এখনো চহৰ অঞ্চলতেই থাকে গাঁও অঞ্চলত হস্পিটেল নাথাকে গাঁও অঞ্চলত অকল স্বাস্থ্যকেন্দ্ৰ থাকে যিখিনি আমাৰ সততে কৰিব পৰা স্বাস্থ্যৰ কাৰণে সেইখিনিহে আমাৰ কৰিব পৰা হয় স্বাস্থ্যকে কেন্দ্রত আমাৰ স্বাস্থ্যকেন্দ্ৰত এগৰাকী নাৰ্ছ থাকে সেই নাৰ্ছগৰাকীৰ যিখিনি আছে তে তেখেতে সেইখিনিৰে আমাক শুশ্রূষা কৰিব পাৰে কিন্তু এখন চহৰ অঞ্চলত আমি ডক্তৰৰ পৰা আৰম্ভ কৰি সকলোখিনি সুবিধা লাভ কৰিব পাৰোঁ